মইতো এনেও এগৰাকী ঘৰৰ ৰান্ধনী মানুহেই গৃহিণী মানুহেই যেতিয়া সকলো নিজেই কৰিব লাগে কৰা মেলা ঘৰুৱা মানুহো নাই বা তেনেকুৱা গোটাই পিতাই দিয়া কোনো মানুহো নাই গতিকে ভাত বনাবলৈ গ'লে গোটাই পিতাই লৈ শাক চব্জি কাটি মেলি লৈ গোটাই মেলি লওঁতে বহুতখিনি সময় লাগে সেই শাক পাচলি ধুই মেলি লওঁতে বহুতখিনি সময় লাগে অন্য পাচলি হ'লেও কাটি কুটি ল'ব লাগে লৈ মেলি চব যা যোগাৰ কৰি বাচন বৰ্তন ধুই জুই চাই ধৰি লোৱালে বহুতখিনি সময় তাতেই গুচি যায় গতিকে নিৰ্দিষ্ট কিমান সময়ত বনাব পাৰি আমি কথাটো খাটাংকে ক'ব নোৱাৰো তথাপি কিছুমান বস্তু সাওতকে নিসিজে আমি নজনা কাৰণে এদিন কেৰাহী এটাত মাটিমান সিজাইছিলোঁ কিন্তু মাটিমাহ খিনি বহুত দেৰি নাইসিজা ভাবিলো ইমান দেৰি কেলে নাইসিজা এনেকুৱাতে ওচৰৰ আলহী এগৰাকী আহিলে আহি তেওঁ ভাত পানী বনাইছেনে নাই সুধিলে তেতিয়া ক'লোঁ যে এনেকুৱা কথা ভাত বনাইছোঁ কিন্তু দালিখিনি এনেকে বহালোঁ এতিয়ালৈকে সিজাই নাই তেতিয়ায়া ক'লে আপিনি কি কৰিলে মাটিমাহ হেনু বাৰিষা মাটিমাহ সোনকালে নিসিজে গতিকে আপুনি মাটিমাহখিনি কুকাৰত দি নিমখ হালধি লগত দি দিয়ক লগতে খাৰ অকণমান দি দিয়ক তেতিয়া মাটিমাহখিনি সোনকালে সিজিব আৰু তেতিয়াহে খাবলৈও ভাল হ'ব বস্তুটো তেনেকুৱা কোৱাত তেতিয়াহে মই আকৌ চৌকাৰ পৰা নমাই আকৌ কুকাৰত সকলোখিনি দি নমাই মাটিমাহখিনি সিজালোঁ তাৰপিছত ইপিনে আকৌ মাছ মাংসৰ কথাও আছিলে মাছ বনাবলৈ গ'লোঁ মাছৰ যিখিনি পাচলি গোটাই মেলি কুটি কাটি লোৱালে বহুত দেৰি লাগে আৰু মাছ হ'লেও বাছি পেলাই ধুই পখালি লোৱালে বহুত সময় লাগে সেইখিনি কৰি মেলি লৈ মাছটো কিন্তু মাছটো বনাওতে বেছি সময় নালাগে কিন্তু মাংস বনাওতে বহুত সময় লাগে মাংস খাছী মাংস সচৰাচৰ পঞ্চল্লিছ মিনিট হ'ব লাগে কিন্তু পঞ্চল্লিছ মিনিট সিজাবলৈ গ'লে কিমান সময় লাগিব আৰু চৌকাততো বহুত সময় লাগে কিন্তু আমি নেজানো কথাটো আমি চৌকাতে বনাও খাবলৈ ভাল লাগে বুলি কেৰাহিত বনাও সেইকাৰণে পঞ্চল্লিছ মিনিটৰ কেতিয়াবা বেছিয়েই লগা হয় কিন্তু পাৰ মাংস বনাবলৈ হ'লে বেছি সময় নালাগে পাৰ মাংস খুব বেছি ত্ৰিছ বত্ৰিছ মিনিটত ভালকৈ হয় গতিকে তেনেকেই আমি বনাই মেলি ঘৰত খাব লগীয়া হয় তাৰোপৰি ভাত বনাবলৈ ল'লো তাৰোপৰি কোনোবা আলহি আহি উলায়হি আলহি আহিলেতো আলহিক শুশ্ৰুষা কৰিবই লাগিবআকলশৰীয়া মানুহ তামোল এখন দিবলৈ হ'লেও কোনো মানুহ নাই সেয়ে আকৌ চৌকা নমাই থৈ আলহিক চাহ জলপান আদি দি মেলি আপ্যায়ন কৰাৰ পিছত আলহি যোৱাৰ পিছতহে আকৌ বনাব পাৰোঁ গতিকে তেনেকুৱা হ'লে বনাবলৈ কিছু সময়ো লাগে পকৰী বনাবলৈ হ'লেও কিছু সময় যত্ন কৰিব লাগে কাৰণ বেচনখিনি গুলিলোঁ তাত আকৌ নৰসিংহ পাত মিহি মিহিকে কুটিলোঁ নহৰু পিয়াজ জলকীয়া চব কুটিলোঁ সছলা দি দিলোঁ দি সানি মেলি লৈ পিছি লৈ আকৌ বনাবলৈ লওঁতে কেৰাহিটোত সৰহকে দিব নোৱাৰি সৰু কেৰাহিখ্ন ল'ব লাগিব তেল সৰহকে দিব লাগিব তাত সেইদৰে চাৰিটা পাঁচাটাকৈ দি দি বনাওতে পকৰী বনাবলৈও বহুত দেৰি লাগে আৰু কোনোবা আলহি আহিলে পতককে চাহৰ লগত পকৰীটো দিবলে ভাল লাগে কিন্তু সেয়া আৰু এতিয়া বনাবলে সময় লাগে নকৰিলে নহয় উপায় নাই আৰু বিস্কুতেদি হ'লেও চাহ দিবলে ভাল নালাগে লগত কিবা এটা লাগেই আলহিক দিবলে আৰু তাৰোপৰি পিঠা পনা আদি বনাই দিয়া হয় এনেই পিঠাগুড়ি খুন্দিয়েই থওঁ বাৰু ঘৰতে কিন্তু হ'লেও আক সানি মেলি বা নিমখ হালধি দি সানি ল'ব লাগিব বা গুলি ল'ব লাগিব লৈ এটা দুটাকৈ বনাব লাগিব সেইদৰে বনাওতে থওঁতে বহুত দেৰি যায় গতিকে কিছুমান বস্তু চব সময়তে সমানে বনাব নোৱাৰি কিছুমান সোনকালে হয় যদিও কিছুমান বস্তু নহয় যেনেকে শাক পাচলি আদি বাছি মেলি ধোৱালে বহুত সময় লাগে কিন্তু চব্জিখিনি ধুই মেলি লোৱালে সিমান সময় নেলাগে ঠিক তেনেকুৱাকে চব বস্তু সমানে কৰিব নোৱাৰি সেই তেনেকেই ঘৰখন চলাই আছোঁ আৰু